নিশ্চয়কৈ আমি শিশুসকলক অসমীয়া শিকোৱাটো অতি গুৰুত্বপূৰ্ণ বিষয় যিহেতু অসমীয়া জাতি অনবদ্য জাতি যিটো জাতিৰ নেকি ঐতিহ্য আছে আৰু সেই অসমীয়া জাতি অসমীয়া ভাষা এই ভাষাটো ভাষাটো আমি আমাৰ সকলো শিশুক শিকোৱাটো বাঞ্ছনীয় গোটেই অসমৰ প্ৰত্যেকজন শিশুকে আমি শিকোৱাটো বাঞ্ছনীয় আৰু সেয়েহে আমি আজিকালি দেখিবলৈ পাওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ইংলিছ মাধ্যমলৈ বেছি ধাৱমান হোৱা দেখিছোঁ যিটো নেকি আমাৰ জাতিটোৰ কাৰণে শুভ লক্ষণ নহয় নিজৰ ভাষাটোক আমি আওকাণ কৰি আমি ইংলিছ মাধ্যমত আমি আমাৰ শিশুসকলক নাম অন্তৰ্ভূক্ত কৰিছোঁ সেইকাৰণে আমি অসমীয়া জাতিটোক জীয়াই ৰাখিবলৈ হ'লে আমাৰ প্ৰত্যেকজন শিশুকে আমি অসমীয়া মাধ্যমত যোগেদি পাঠদান কৰাই সেই অসমীয়া মাধ্যমৰ যোগেদি আমি ইংলিছ মাধ্যমটো তেওঁলোকক শিকাবলৈ চেষ্টা কৰিব লাগে যিটো নেকি জাতিটোৰ কাৰণৰ শুভ লক্ষণ হ'ব আৰু যদি অসম যদি ইংলিছ মিডিয়ামত দিওঁ ইংলিছ মিডিয়ামত অসমীয়া কোনো চাবজেক্টে নাথাকে তাত আমাৰ শিশুসকলে অসমীয়া শিকিব ক'ৰপৰা আৰু শিশুসকলে অসমীয়া নিশিকা মানে আমাৰ অসমীয়া ভাষাটো বিলুপ্তি পথলৈ আগবঢ়া আজি আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে সংমিশ্ৰণে অসমীয়া জাতি আৰু সেই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো দেখিবলৈ পাওঁ যে আমাৰ অসমীয়া ভাষাটো তেওঁলোকে অনীহা কৰিবলৈ আৰম্ভ কৰিছে যিহেতু উজনি অসম আৰু নামনি অসম এই দুইটা পৰ্যায়ত যদি আমি চাওঁ উজনি অসমৰ অসমীয়া ভাষাৰ লগত নামনি অসমৰ ভাষাটোৰ লগত অলপ তাৰতম্য আছে উজনি অসমত অলপ স্পষ্ট অসমীয়া ভাষাটো যেনেদৰে হয় কিন্তু নামনি অসমত তাৰ ওলোটা ছবিখন হয় আগতে অসমৰ বৰাক উপত্যকাত বৰাক উপত্যকাটো বৰ্তমান এনেকুৱা এটা পৰ্যায়ত পাইছেগৈ য'ত নেকি তাত অসমীয়া ভাষাটো বিলুপ্তি হোৱা নিচিনা হৈছে তাত বাংলা ভাষাৰ পয়োভৰটো বেছি হৈছে বাংলা ভাষাই ছানি ধৰিছে গোটেই অসমীয়া ভাষাটো তাত এটা নাম নিচান নাইকিয়া কৰিবলৈ গৈ আছে সেইখিনি কথা আমি গুৰুত্ব প্ৰদান কৰি যিহেতু অসমীয়া ভাষাটো থাকিলেহে অসমীয়া জাতিটো থাকিব সেইকাৰণে আমি অসমীয়া ভাষাটো আমাৰ শিশুসকলক আমাৰ শিশুসকলক পঢ়োৱাটো বাঞ্ছনীয় বুলি ভাবোঁ আৰু অসমীয়া মাধ্যমৰ যোগেদি আমাৰ আগৰ প্ৰজন্মই বহুত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে বিভিন্ন বিভগত উচ্চপদস্থ বিভাগত অন্তৰ্ভূক্ত হ'বলৈ যিহেতু অসমীয়া মাধ্যমৰ যোগেদি পৰা যায় সেয়েহে আমাৰ শিশুসকলক আমি মানে অসমীয়া ভাষাৰ প্ৰতি অনীহা নকৰাই অসমীয়া মাধ্যমত তেওঁলোকক পঢ়ুৱাব লাগে আৰু প্ৰত্যেকজন অসমীয়া নাগৰিকৰ কৰ্তব্য যাতে অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ যিখিনি কৰিব লাগে সেইখিনি কাম আমি নিজে কৰিব লাগে